অঁ হয় কওকচোন এ মোৰ দোকানত সকলো এভেইলেবল আছে ওৱান চাইজ টু থ্ৰী ফ'ৰ ছেভেন কিমান লাগে কোনটো লাগে মোৰ টাইমটো আপুনি আগবেলা টাইমটোতে আহি যাব যদি পাৰে মোৰ কালাৰ সব আছে এভেইলেবল সব কেনেকুৱা চেণ্ডেল লাগে কেনেকুৱা জোতা লাগে ল'ৰাৰ লাগে নে ছোৱালীৰ লাগে যেনেকুৱ লাগে সব পাই যাব আপুনি মুঠতে আহিলে হ'ল আপুনি টাইমটো চাই চিতি আহিব আগবেল টাইমটোতে আহিব পিছবেলা টাইমটোত মোৰ অলপ সময় নিমিলে মানে হোম ডেলিভাৰী অঁ ঠিক আছে আপোনাৰ এড্ৰেছটো দি দিব মোক হোম ডেলিভাৰীৰ কাৰণে এইটো ওৱান হাণ্ড্ৰেড দিলেই হৈ যাব আপোনাৰ আপোনাৰ ডিছকাউণ্ট এইটো আমিতো তেনেকেই পঠাই থাকোঁ প্ৰত্যেক জেগাতে তেনেকেই পঠাই থাকোঁ মানে সেইটো কম নহ'ব অঁ দি দিয়ক আপুনি আপুনি মোক এবাৰ ফোন কৰি ল'ব অঁ অঁ ঠিক আছে মই পঠাই দিম বাৰু কিমান টাইমত পঠাম যেতিয়া পাৰে পুৰা অঁ অঁ ঠিক আছে মই ফোন এটা কৰিম